তিনি হেজাৰ পাঁচশ এক বিশ হেজাৰ ছশ তিনি পঞ্চাছ হেজাৰ সাতশ একচল্লিছ একাৱন হেজাৰ আঠশ বিশ পঞ্চাছ হেজাৰ তিনিশ এক